কৰ'ণা সময়ত মই আজাদৰ হস্পিতেলত ভেকচিন লবলৈ গৈছিলোঁ তেতিয়া আৰু এগৰাকী বুঢ়ী আইতা গৈছিল ভেকচিন ল'বলৈ আৰু তেওঁ মানে ভয়তে ভেকচিন নলয় ভেকচিন লোৱাৰ ভয়ত তেওঁ মানে গাত ভগৱান সোমোলে বুলি একদম এক্টিং কৰিছিল আৰু মানে গোটেই হ হস্পিতালৰ ভিতৰত মানে চব লণ্ড ভণ্ড কৰি দিছে আৰু মানে তেওঁ ভেকচিন নলয় আৰু চবেই ধৰি বান্ধি মানে তেখেতক ভেকচিন দিছিল